মুক্তভাৱে হাঁহ কুকুৰা পালন কৰিলে আমি বহুত লাভৱান হ'ব পাৰোঁ অইন খেতিৰপৰা এই খেতি সম্পূৰ্ণ পৃথক কাৰণ মুক্তভাৱে আমি হাঁহ কুকুৰা পালন কৰিলে আমি সেই উৎপাদন আমি বিক্ৰী কৰি আমি লাভৱান আৰ্থিক লাভৱান হ'ব পাৰোঁ আৰু অইন খেতিৰ সৈতে পৃথক কাৰণ হাঁহ কুকুৰা জীৱ জন্তুৰ ভিতৰত পৰে আৰু খেতিটো হৈছে এটা বেলেগ হাঁহ কুকুৰা ধৰি লওক তিনিমাহ বা ছমাহ পুহিলে আমি সেই হাঁহ কুকুৰা আমি বজাৰৰ মূল্যত উলিয়াই দিব পাৰোঁ আৰু খেতি হৈছে ছমাহ কৰিব লাগিব ছমাহ কৰাৰ পাছতহে আমি খেতি বজাৰৰ মূল্যত উলিয়াই দিব পাৰোঁ আৰু হাঁহ কুকুৰা পুহিবলৈ আমাক ঔষধৰ প্ৰয়োজন কিন্তু খেতি কৰিবলৈ আমাৰ ৰাসায়নিক দ্ৰব্যৰহে প্ৰয়োজন আৰু হাঁহ কুকুৰা আমি মুকলিকৈ উলিয়াই পুহিব পাৰোঁ কাৰণ সিহঁত এঠাইৰপৰা আন আন ঠাইত যাব পাৰে আৰু খেতি হৈছে একে ঠাইতে থকা একে একেডোখৰ জেগাত জৈৱিক সাৰ দি কৰিব লাগিব জৈৱিক সাৰ দি একে ঠাইতে চহাই খেতি কৰিব লাগে আৰু হাঁহ কুকুৰা এটা আবদ্ধ কৰি থৈ পুহিবৰ বাবে আমি ৰাখিব পাৰোঁ পুহিবৰ কাৰণে আৰু খেতি আমি বিভিন্ন ধৰণৰ কৰিব পাৰোঁ কিন্তু হাঁহ কুকুৰা আমি একে লগতে একে ঠাইতে পুহিব পাৰোঁ ঠাইভেদে খেতি কৰিব পাৰি তো হাঁহ কুকুৰাবোৰ আমি চৰিবৰ কাৰণে উলিয়াই দিব লাগিব দানাৰ প্ৰয়োজন সিহঁতক হাঁহ কুকুৰা খেতিৰ সৈতে খেতি বিভিন্ন ধৰণৰ হ'ব পাৰে খেতি খেতি কৰিবলৈ আমাৰ সঁজুলি প্ৰয়োজন কিন্তু হাঁহ কুকুৰা পুহিবলৈ আমাৰ এটা গঁৰালৰ প্ৰয়োজন দানাৰ প্ৰয়োজন সেয়েহে আমি মুক্তভাৱে হাঁহ কুকুৰা পালন কৰিব পাৰোঁ জৈৱিক সাৰ দিলে খেতি কৰিব পাৰি জৈৱিক সাৰ ৰাসায়নিক সাৰ দি খেতি কৰিব পাৰি কিন্তু হাঁহ কুকুৰাক ঔষধৰ প্ৰয়োজন হাঁহ কুকুৰা পুহিবলৈ আমাৰ এটা গঁৰাল অৰ প্ৰয়োজন কুকুৰা আমি কৰি আমি বহুত লাভৱান হ'ব পাৰোঁ পালন কৰি খেতি কৰিও লাভৱান হ'ব পাৰোঁ কিন্তু সম্পূৰ্ণৰূপে পৃথক খেতি হাঁহ কুকুৰা পালন কৰিবলৈ আমাৰ উমনি দি উলিয়াব পাৰোঁ উমনি দি হাঁহ কুকুৰা পুহিব পাৰোঁ খেতি কৰিবলৈ